অঁ জোনটো অঁ কি কৰিছে অঁ অঁ আপোনাৰ এই কেকৰ অৰ্ডাৰ এটা দিবলৈ আছিলে কেক বনাই নহয় ন আপুনি অঁ অঁ কাইলৈ সেই ল'ৰাজনীৰ বাৰ্থডে আছিলে মানে অঁ কাইলৈ সেই দুবছৰ হ'ব যে মই বোলো সেই কেক এটা অৰ্ডাৰ দিব লাগিছিলে অঁ অঁ

অঁ অঁ এক পাউণ্ডৰটো কিমান লয় ওৱান পাউণ্ডৰটো অঁ হেঁ ফাইভ হানড্ৰেড অঁ অঁ হেৰি অঁ কি বুলি কয় হ'ব বাৰু হেৰি চকলেট ফ্লেভাৰটো বনাই দিব ছোৱালীজনীয়ে অকৌ ভাল পায় নহয় অঁ অঁ নাম চাম লিখি দিব অঁ এনেকৈ হেপী বাৰ্থডে সুপ্ৰিয়া বুলি লিখি দিব অঁ অঁ অঁ অঁ ডাৰ্ক চকলেটটো নিদিব খালি দেই অঁ ডাৰ্ক চকলেটটো নিদিব অঁ হেপী বাৰ্থডে সুপ্ৰিয়া বুলি লিখি দিব নাই নাই নাই সেইবোৰ নালাগে বাৰু অঁ সেইবোৰ নালাগে বাৰু হেৰি অঁ কি বুলি কয় কাইলৈ কিমান টাইমত পোৱা আনিবলৈ গ'লে পাম

অঁ অঁ হ'ব তাতকৈ অকণমান সোনকাল কৰা হ'লে ভাল আছিল দহটা চাৰে দহটামান বজাত অঁ অঁ চেষ্টা মানে আপুনি সিমানটো টাইমত বনায়ে থ'ব ৰেডি কৰি থ'ব অঁ সিমানটো টাইমত আনিবলৈ যাম বাৰু দেই অঁ অঁ খালি হেৰি অঁ কি বুলি কয় এই ডাৰ্ক চকলেট নিদিব হ'লে আইজনী বেয়া পায় মানে অলপ তিতিকি ভাৱটো আহে যে অঁ অঁ হ'ব বাৰু দেই অঁ অঁ হ'ব